মোৰ ভাল লগা এখন বাইক আছে বুলেট সেইখন মানে ল'বৰ ইচ্ছা আছে কাৰণ সেইখন দূৰত বহুত দূৰত গ'লে দূৰত যোৱাৰ কাৰণে ভাল বহুত দূৰত গ'লে সেইখন বাইক ল'লে সুবিধা হয় সেইটো কাৰণে এটা সপোন